অঁ হেল্ল'

তামোল কেঁচা তামোলো আছে বুঢ়া তামোলো আছে আৰু শ্বিলঙীয়া তামোলো আছে কোনটো লাগে তিনিশ তিনিশ চাৰিশ বুঢ়া তামোল তিনিশ আৰু চাৰে তিনিশ আছে পাণো আছে আছে নাগা পাণ আছে তাৰপৰা গ খুটি পাণো আছে বাৰী পাণো আছে বাংলাপতিও আছে অঁ ডেলিভাৰী দিব লাগিব নে কি হোম ডেলিভাৰী দিব লাগিব নে অঁ ঠিক আছে